আমাৰ ওচৰ চুবুৰীয়া গাঁওবোৰতো বিভিন্ন ধৰণৰ খেল আদি খেলা হয় যেনে আমাৰ ওচৰেই গৰৈমাৰী গাঁৱত এখন ফিল্ড আছে সেই ফিল্ডতে গৰৈমাৰী গাঁৱৰ মানুহবোৰে বিভিন্ন ধৰণৰ খেল আদি খেলে বছৰি তাত ফুটবল খেল অনুষ্ঠিত কৰা হয় গৰৈমাৰী গাঁৱৰ মানুহবোৰে সেই ফিল্ডতেই দৌৰ আদি ধৰণৰ বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰে গৰৈমাৰী গাঁৱৰ ল'ৰাবোৰে চাকৰি আদিৰ বাবে প্ৰস্তুতিৰ বাবে সেই ফিল্ডত দৌৰ আদি ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল খেলে আৰু সদায় তাত দৌৰ আদি মাৰে তাত তেওঁলোকে ভলিবলো খেলে তাৰ পৰা তেওঁলোকৰ শৰীৰটো সুস্থ হৈ থাকে আৰু মনো আনন্দ হৈ থাকে তেওঁলোকে খেল খেলাৰ উপৰিও আৰু দৌৰ মৰা উপৰিও বিভিন্ন ধৰণৰ ভলিবল আদি খেল অনুষ্ঠিত কৰে ভলিবল আদি খেলাৰ খেল তেওঁলোকে আনন্দৰ বাবে আৰু শৰীৰৰ সুস্থিৰ বাবে খেলে